অ ঘৰতে আছানে কি

অ এই নহয় কি কৰিবি এতিয়া যাবিনে কি তাকে ভাবিছোঁ এ যোৱাটো হ'লে কেইটামান বজাত যাবি চাৰে দহটাৰ পৰা দিছে হ'বপাই অ অ তেনেহ'লে ওলাবি সেইটোকে কৰিম অ সেইটোকে কৰিবি অ

ঠিক আছে ঠিক আছে হ'ব ওলাবি অ গৈ আহিমগৈ মিটিঙৰপৰা ওম